মই কিনা দ্বিতীয়টো প্ৰডাক্ট হৈছিল এটা ম'বাইল ফোন এই ম'বাইল ফোনটোৰ লগত মোৰ অভিজ্ঞতা বৰ এটা ভাল আছিল বুলি মই নকওঁ কাৰণ এই ম'বাইলটো মই অনলাইনত কিনিছিলো আৰু ম'বাইলটোৰ দাম আছিল প্ৰায় দছ হাজাৰ টকা মই ম'বাইলটো অৰ্ডাৰ দিছিলো ৰিয়েলমি কোম্পানীৰ ম'বাইলটো মোৰ ওচৰলৈ আহোতে ৰিয়েলমি কোম্পানীৰে আহিছিল কিন্তু মই দিছিলো এটা নীলা ৰঙৰ আৰু ম'বাইলটো আহিছিল ক'লা ৰঙৰ মই প্ৰথম প্ৰথম ক'লা ৰঙটো দেখি পেলাই মই মনটো বেয়া লাগিছিল আৰু ম'বাইলটো হিচাপত এডাল এটা ফোন ক'ভাৰ আহিব লাগে কিন্তু ফোন ক'ভাৰটো বাকচটোত নাছিল সেইবাবেও মই প্ৰডাক্টটোক লৈ সন্তুষ্ট হোৱা নাছিলো তাৰপিছত মই ম'বাইলটো চলাওঁতে প্ৰথম ছয় মাহটো ধুনীয়াকৈ চলিছিল কিন্তু প্ৰথম ছয় মাহৰ পিছৰ পৰাই ম'বাইলৰ বেটেৰি মই বেয়া অনুভৱ কৰিছিলো কাৰণ বেটেৰিটো চাৰ্জ দিয়াৰ পিছতে এশ শতাংশ হৈ থাকিলেও প্ৰায় দুঘণ্টাৰ ভিতৰতে পঞ্চাছতকৈ অধিক শতাংশ নাইকিয়াই হৈ যায় সেইকাৰণে মই বেটেৰিটোক লৈ অতিশয় অসন্তুষ্ট আৰু কেতিয়াবা কেতিয়াবা ম'বাইলটোত নিজে নিজে টাচ হৈ যায় আৰু ম'বাইলটোত কেতিয়াবা অলপ অলপকৈ হেঙায় ম'বাইলটো মই কেমেৰাটো আগতকৈ অলপ বেয়া দেখিবলৈ পাইছো এই ছমাহ সময়তে ম'বাইলটো ইমানখিনি এটা বেয়া গুণ দেখুওৱাৰ বাবে মই এই ম'বাইলটোৰ লগত ভাল এটা এক্সপেৰিয়েঞ্চ পালো বুলি মই নাভাবো